আমাৰ ঘৰৰ পৰা ওলাই গ'লে হয়তো বাহিৰত কিবা কামত ভগৱানক চিন্তা কৰি যাওঁ যাতে কামটো সিদ্ধান্ত হয় আৰু বাহিৰত মন্দিৰ চন্দিৰ পালে তাতো এটা সেৱা কৰো ভগৱানক মনতে ভাবোঁ আৰু গোটেই কামটো আৰু সিদ্ধান্ত হয় হেন হৈছেও পাইছেও ভগৱানে আচল মেইন সিদ্ধান্ত কামটোত সহায় কৰিলে ভগৱানৰ চিন্তা নকৰিলে কোনো কাম নহ'ব